আচলতে এনে কোনো খাদ্য আছে নেকি মানে আমাৰ ধৰক গাঁৱত থলুৱা খাদ্য কচুথুৰি ঢেকীয়া ঔ টেঙা দি সুন্দৰ এখন ব্যঞ্জন হয় খাবলেও বৰ সোৱাদ কচুথুৰি ধৰক কুঁহি কুঁহি সৰু সৰু কচুথুৰিটো পাতত দিও ধুনীয়াকৈ খাব পাৰি আৰু আমাৰ শুকতি চুঙাত থয় শুকতিটো আমাৰ খাবলে বৰ ভাল চুঙাত থয় মাছ প্ৰথমে ধৰি আনি ভালদৰে চাফা চিকুণ কৰি এইটো কিছুমানে কচুৰ কচুৰ লগত এনেকুৱা এনেকুৱাই ধৰক খুন্দি জুই হ'ব লাগে জুইশালিৰ ওপৰত চুঙাত বাঁহৰ চুঙাত থয় সাঁফৰ মুখ কিছুমানে মাটি ধৰক লেপ দি ৰাখে বা বিহলঙনি বুলি কয় ঢেঁকীয়াৰ নিচিনাই গছজোপা খালী অলপ বিহলঙনি বিহলঙনি দিয়ে মাখি পোক নধৰিবলে আচলতে সেইখিনি কৰে তলত জুই দি থাকে দি থাকিব লাগে চাই থাকে আৰু ধৰক চাৰি মাহ পাঁচ মাহৰ পাছত খাব পাৰি পাতত দিও খাব পাৰে আপুনি ধৰক কচুৰ থুৰিবিলাক যিবিলাক কোমলীয়া থুৰিবিলাকৰ লগত শুকতি বনাই খাব পাৰে আপুনি জলকীয়া দিও খাব পাৰে আমাৰ ধান জলকীয়াটো গাঁৱত সাধাৰণতে মানুহৰ পিৰালিয়ে পিৰালিয়ে থাকে পৰ্যটকসকলে তেনেকুৱা খাবলে পালে আচলতে খুবেই ভাল পাব আমাৰ যি অসমীয়া মানুহৰ আচল আমাৰ খাদ্যটো ধৰক পঁইতা ভাত পঁইতা ভাতটো আমি গৰমৰ দিনত খাওঁ পিঁয়াজ কাটি আৰু তেনেকুৱা কিছুমান আচলতে টোপোলা ভাত ষ্টল আছে বুলি আচলতে আমি নিজেই আমি ৰান্ধি খুৱাব পাৰোঁ ষ্টল বুলি তেনেকৈ ধৰক অসমীয়া কিছুমান থলুৱা খাদ্য বিকাশ পৰ্যটকসকলে খাব পৰাকৈ সুবিধাও আছে আৰু কিনিবলৈও পায় পানী টেঙা ধৰক যিটো সৰিহৰ পৰা বনায় পানী টেঙা টোপোলা ভাত আৰু আমাৰ আচলতে গাহৰি মাংসটো আটাইতকৈ খাবলৈ উত্তম হয়নে আৰু খৰিকাত দিয়া গাহৰি মাংস সেই তেনেকুৱা কচু টেঙা কচু দি পেলাই থুৰিটো দি পেলাই ঔটেঙা বা ঢেকীয়াৰ জোল আকৌ খৰিচা বাঁহৰ যিটো গাজ বাঁহৰ গা গাজৰ পৰা খৰিচা আৰু খৰিচা দি পেলাই গাহৰি মাংসও বনায় বইলকেও খাব পাৰে ধৰক বনাইও খাব পাৰে বিভিন্ন ধৰণে এনেকে টোপোলা ভাত খাদ্য অসমীয়া আৰু আমাৰ আচলতে যেতিয়াই পৰ্যটসকলে ধৰক আমাৰ ঢেকীয়া খুতৰা আৰু মৰিচা এইবিলাকৰ যেতিয়াই খাব তেখেতসকলে মানে ইমানেই সোৱাদ পাব আমাৰ এইখিনি খাবৰ কাৰণে জুইত বনোৱা হওক বা গেছতেই বনাওঁ খাবলে বৰ ভাল এইখিনি টোপোলা ভাত আৰু আমাৰ এটা আছে এইটো হেৰি নাঙল ধোৱা পিঠা বুলি কয় নাঙল ধোৱা এইটো মানে খেতি উঠায়ো নাঙল ধোৱা পিঠা আমাৰ বইল কৰে পাতত মেৰিয়াই বইল কৰি পেলাই বনাই খায় খাইতো মানে খেতি উঠি ধৰক খায় আৰু নতুন চাউলৰ ভাতটো ধান আঘোণ মাহত ধান যেতিয়া কাটে কাটি ন খায় বুলি কয় ন খাওঁ সেয়াই আৰু আমাৰ মানে তেনেকুৱা এক নিৰ্দিষ্ট খাদ্য হয় যিটো পৰ্যটকসকলে খাই চাব পাৰে পাৰে মানে খাই চাব পাৰে মানে তেখেতে নিৰ্দিষ্ট খাদ্য বুলি সাধাৰণতে আমাৰ গাঁৱৰ মানুহৰ কাৰণে আমাৰ বহুতেই আছে ধৰক বিভিন্ন ধৰণৰ খাদ্য খাব পাৰে ভালো লাগে ধৰক তিতাফুল তিতা ফুলখিনি আমি তিতা ফুলৰ সেইটো পাতত দি খাব পাৰে তেখেতলোকে ধৰক সৰু সৰু কুঁহি ঔটেঙাও ধৰক ভাজি খাব পাৰে কোমলীয়া ঔটেঙা তেনেকুৱা ধৰণৰ আমাৰ বিভিন্ন খাদ্য আছে নথকা নহয় মানে এইটোৱে যে আমাৰ এটা এটা নিৰ্দিষ্ট খাদ্য বুলি নহয় আচলতে আমাৰ নিৰ্দিষ্ট খাদ্য বুলি ক'বলৈ গ'লে মই ভাবোঁ এবিধেইটো আমি নাখাওঁ মানুহে ধৰক হয় নাই কোমলীয়া ঔটেঙাও যেনেকৈ ভাজি খাওঁ ঢেঁকীয়া জোল বনায় ঔটেঙা দি পেলাই আৰু শুকতিটো শুকতিটোতো খাব পাতত দিও খাব পাৰে আপুনি ভাজিও খাব পাৰে কিমান সোৱাদ খাবৰ কাৰণে শুকান যিটো শুকান মাছৰ পৰা খুন্দি লৈ বাঁহৰ কোমো কেঁচা বাঁহৰ চুঙাত ভৰাই জুইৰ ওপৰত ৰাখে আচলতে এইটো খাবলৈও বৰ সোৱাদ বনালেও গন্ধ এটা ওলাই হ'লেও কিন্তু খাবলৈ বৰ ভাল শুকতি মাছৰ টেঙা হয়নে সৰু মাছৰ টেঙা আৰু ধৰক এইখিনি মানে ঢেকীয়াৰ জোল যেনেকৈ ঔটেঙা দি পেলাই খালে ভাল পাব বাঁহ গাজৰ খৰিচা আচাৰ সেই তেনেকুৱা ধৰণৰ তেখেতলোকে আমাৰ ইয়াতো ধৰক চব আচলতে ষ্টল বুলি তেনেকুৱা নহয় অসমীয়া ধৰক অসমীয়া আমাৰ যি গাঁৱলীয়া খাদ্য বিচাৰোঁ বুলি ক'লে তেনেকে আমাৰ হোটেলো আছে বাৰু হোটেলবিলাক পায় তেনেকুৱা ষ্টল বুলি আচলতে পাই তেখেতলোকে খাব যদি বিচাৰে তেখেতলোকে খাবলৈ আছে বাৰু তেনেকুৱা ঠাই কিছুমান তাত টোপোলা ভাতো পাব ধৰক ভাপত দিয়া যিটো টোপোলা ভাতটো আৰু শুকতিটো পানী টেঙা যিটো সৰিয়হৰ পৰা খুন্দি পেলাই দিয়ে ভোট জলকীয়া আমাৰ এইবিলাক আচলতে খাবলে বৰ ভাল লাগে ভোট জলকীয়া হওক আকৌ মাছৰ টেঙা সৰিয়হ ডি যিটো মানে বনাই পানী টেঙাটো বহাগ মাহত খাওঁ দেই পানী টেঙাটো আচলতে ধুনীয়াকে চিচাৰ বটলত যদি ভালদৰে সংৰক্ষণ কৰি ৰাখে তেনেহ'লেতো বহুত দিনলৈকৈ খাব পাৰি সেইবিলাক আৰু পৰ্যটকসকলে মই ভাবোঁ সেইখিনি মানে তেখেতলোকে যিখিনি বাহিৰৰ মানুহখিনি আহে আমাৰ যিটো থলুৱা খাদ্য তেখেতলোকে খাই বহুতেই ভাল পায় আৰু গুণ গাবলগীয়া হৈয়েই কাৰণটোতো আৰু জানিছেই কিমান ভাল আমাৰ এইখিনি ধৰক খোৱা আৰু ময়ো ভাল পাওঁ মই ৰান্ধিও ভাল পাওঁ ধৰক মানুহক খোৱাইয়ো ভাল পাওঁ বিভিন্ন ধৰণৰ যিকোনো যিকোনো বস্তুৱে বনাই বনাওঁ মই তিতা জলা পোৰা তেনেকুৱা আৰু ধৰক সেয়াই আৰু আমাৰ অঞ্চলত মোৰতো এতিয়া আমাৰ ধৰক বাৰীত কচু থাকে ধৰক ঢেঁকীয়া সহজতে পোৱাটো দেই সহজত পোৱাতো মই কৈছোঁ কচুথুৰি ঢেকীয়া ঔটেঙা একদম সহজতে পোৱা হয় এইটো ধৰক বাৰীতে আছে বা ঘৰৰ কাষতে ভাল লাগে আৰু সেইখিনি ধৰক আমাৰ সেয়াই আৰু পৰ্যটকসকলে খাই চাব পাৰে খাই চালে কিন্তু নেৰিব আকৌ দেই আমাৰ যিটো খাদ্য সেই খাদ্য আমাৰ অঞ্চলৰ যিখিনি খাদ্য আপোনালোকে খাই চালে কিন্তু নেৰিব আৰু পাতত দিয়া যিটো মানে শুকতি মাছ সেইটোতো অতি ভাল লাগিব আৰু গৰমৰ দিনত খোৱা পঁইতা ভাত পানী দিয়া যিটো ভাত পিঁয়াজ দি যিটো কেঁচা তেল দি পেলাই পানী টেঙা অকমান লৈ যিটো খাব পাৰি সেই সোৱাদটো অতিকৈ ভাল তেখেতলোকে যদি সেই খাদ্য খায় খুব ভাল পাব বিশেষভাৱে এই খাদ্য মানে ঘৰত বনাইয়ো খাব পাৰি পঁইতা ভাতটো ধৰক আপোনাৰ আগদিনাখন বনোৱা ভাতটো পানী দি থৈ দিলে আৰু পানী দি থৈ পেলাই পিছদিনাখন সেই পানীৰ সৈতে পঁইতা ভাতটো খাওকচোন একদম পানী টেঙাৰ লগত গৰমে গৰমে কম ভাল লাগিবনে পঁইতাভাত আৰু গৰমে গৰমে মানে আৰু কি ধৰক মানে ভোকত গৰমত একদম যিটো গৰম সেই গৰমত আপুনি পঁইতা ভাত খাই পেটো ঠাণ্ডা হয় খাবলেও সোৱাদ ভাল পাব আৰু পঁইতা ভাতটো সাধাৰণতে মই ভাবোঁ বাহিৰৰ মানুহে কিন্তু পঁইতা ভাতটো খুব সম্ভৱ নাখায় নেকি আহি আমাৰ অসমত কিন্তু এইটো বিশেষভাৱে বৰ প্ৰচলিত আৰু আমি গৰমৰ দিনততো আমি খাওঁৱেই বাৰু এইটো খাওঁৱেই মই বনাওঁৱেই আৰু বহাগ মাহত এইটো খাওঁ যেনেকৈ মাটিমাহ মাটিমাহৰ দালি মাটিমাহৰ দালিটোও আমাৰ ইয়াত খাবলে ভাল ধৰক গোটা মাটিমাহো মাটিমাহৰ ধৰক বনাব পাৰি বা মাটিমাহটো গোটাটো ফালি পেলাই মাটিমাহ খাব পাৰি বৰা চাউলৰ জলপান চুঙাত যিটো বৰা চাউলৰ চুঙাত দিয়া চাউল বুলি কয় বৰা চাউল চুঙাত দি পেলাইও খায় আমাৰ এইটো মাঘ বিহুত চুঙাত দিয়া চাউল খায় বৰা চাউলৰ সেইটো খাবলৈ গাখীৰৰ লগত কম ভালনে তেখেতলোকে যদি সেইটো আমি চুঙাত যিটো চাউল দিওঁ চুঙাৰ পিঠা যিটো বনাওঁ তেখেতলোকে যিটো খাবলৈ যদি দিয়া হয় আমাৰ মানে অসমৰ এটা গৌৰৱ আৰু কিমান ভাল লাগিব খায় হয়নে ভাবকচোন বাৰু চিন্তা কৰকচোন চুঙা চাউলটো আমি মাঘ বিহুত যেতিয়া খাওঁ নহওঁক ইমান ভাল লাগে গাখীৰ গুৰ দি পেলাই আৰু পিঠাটো যিটো চুঙাৰ পিঠা সেইটোও কম ভাল লাগেনে খায় সেই ধৰক তেনেকুৱা আৰু বিহুত তিল পিঠাটো ধৰক তেনেকুৱা ধৰক সেয়াই আৰু নিৰ্দিষ্ট খাদ্যৰ ভিতৰত বুলি ভালে ক'লে মানে আমি নিৰ্দিষ্ট খাদ্যটো মোৰ আৰু ধেৰ ওলায় কথা হয়নে এই আপোনাক যেনেকৈ কৈ গ'লোঁ ধৰক কচু টেঙা হয়নে শুকতি পানী টেঙা পঁইতা ভাত সেয়াই আৰু সেইখিনি কম ভালনে খাবলে মোৰ আমাৰ মানে পটকে হাততে পাওঁতেই আমি সেইখিনি খোৱা হয় হাত দিলেই পাওঁ ধৰক দুখোজ দিলে গ'লেও সেয়াই আৰু জোলখিনি বনায় খালে পেটৰলেও ভাল স্বাস্থ্যও ভালে থাকে আৰু একদম নিৰোগী অৰ্গেনিক হয় এই বস্তুবিলাক আচলতে সেয়াই আৰু মই ৰান্ধিও ভাল পাওঁ খোৱাইও ভাল পাওঁ ঘৰতেই বনাওঁ তেনেকে বিভিন্ন ষ্টল বুলিবলৈ তেনেকে কিছুমান আছে ঠাই ঠাই সেইটো আৰু পায় কিন্তু নিজে মই আনকো খুৱাই ভাল পাওঁ নিজেও খাই ভাল পাওঁ সেয়াই